অঁ অঁ বাইদেউ মোক যে কালি চাবলৈ আহিছিলে মোৰ একদম পেটৰ বিষ হৈছে বমি হৈছে মানে ভালপোৱা নাই একদম মূৰটো বিষ হৈছে বমি হৈ গৈছে কি কৰিলে ভাল হ'ব কি মানে ৰাতিপুৱা গেছৰ কাৰণে টেবলেট এটাও খাইছিলোঁ কিন্তু ভাল পোৱা নাই এতিয়া কি কি খাদ্য খাব লাগিব বাৰু বাইদেউ

হয় হয়

হয় হয় বাইদেউ অঁ অঁ হ'ব